মই কেতিয়াবা মাজে মাজে ঘৰত পায়স বনাওঁ ঘৰতে গৰু দুজনী গৰু দুজনী আছে তাৰ গাখীৰ খীৰাই প্ৰথমতে সেইখিনি বইল কৰি আৰু চাউল আগতীয়াকৈ তিয়ায়ে থৈ দিওঁ আৰু তেনে মাজে মাজে খুৱাওঁ আৰু কেতিয়াবা কেতিয়াবা মুৰ্গী মাংস লোকেল মুৰ্গী আনি পিনে জালুক দি মা মছলা ধুনীয়াকৈ বনাওঁ আৰু আৰু কেঁচা শাক পাচলি প্ৰায় আমি ৰাতিপুৱা টাইমতে খাওঁ গধূলি খালে মানুহবোৰে গেছ ফৰ্ম হয় বুলি কয় মাছ মাছ পুঠি ইয়াত যথেষ্ট পৰিমাণে পায় মাছ আমি প্ৰায় খাই থাকোঁ আৰু ঘৰতে কুকুৰা আছে কুকুৰাও কেতিয়াবা দিম চিম বইল কৰোঁ এই এনেধৰণে খাওঁ আৰু